হয় মই এখন কিতাপ পঢ়ি ভাল পাইছোঁ সেই কিতাপখন প্ৰথমতে মোৰ ভাল লাগিব বুলি ভবা নাছিলোঁ পাছত যেতিয়া পঢ়ি গৈ থাকিলোঁ কিতাপখন মই যথেষ্ট উপকৃত হ'লোঁ আৰু শেষলৈ মোৰ কিতাপখন পঢ়ি বহুত ভাল লাগিলে কিতাপখনৰ নাম হৈছে স্বাস্থ্যৰ সাধনা কিতাপখন লিখিছে অসমৰ এজন স্বনামধন্য সাহিত্যিক তেখেতৰ নাম হৈছে হোমেন বৰগোহাঁই তেখেতে মানুহৰ স্বাস্থ্য ৰক্ষাৰ কাৰণে প্ৰত্যেকদিনাই কিবিলাক কথা নিত্য পালনীয় নিয়মবিলাক ইমান ধুনীয়াকৈ কিতাপখনত লিখি সন্নিবিষ্ট কৰিছে এই কিতাপখন পঢ়ি সাধাৰণ মানুহ এজনেও নিজৰ স্বাস্থ্যৰ প্ৰতি কেনেকৈ যত্ন ল'ব লাগে নিজৰ স্বাস্থ্য ডাক্তৰৰ ওচৰলৈ নগ'লেও আমি কেনেকৈ ভালকৈ ৰাখিব পাৰিম এই বিষয়ে তেওঁ সুন্দৰকৈ বৰ্ণনা দিছে ইয়াত তেওঁ বিশেষকৈ গুৰুত্ব দিছে যে আমি স্বাস্থ্য ভালে থাকিবলৈ হ'লে আমাৰ মনটো সদায় সুস্থ কৰি ৰাখিব লাগিব সুস্থ মনৰহে এটা সুস্থ স্বাস্থ্য হয় আমি খোৱা বোৱাত যত্ন ল'ব লাগিব ইয়াৰোপৰি আমি শোৱাটো টোপনি যোৱা আমি যিসময় শুওঁ শুবলৈ লওঁ সেই সময়খিনি আমি অন্য চিন্তা বাদ দি আমি যদি নি একেৰাহে সাত ঘণ্টামান ধুনীয়াকৈ টোপনি যাওঁ সেই টোপনিয়েও আমাৰ স্বাস্থ্যৰ কাৰণে অতি উপযোগী টোপনি নহ'লে মানুহৰ স্বাস্থ্য ভাঙি যায় সেই কথাটো এই কিতাপখনৰ পৰা মই জানিব পাৰিলোঁ আৰু ইয়াৰ উপৰিও আমি অকল মনটো প্ৰফুল্ল কৰি ৰাখিব লাগিব স্বাস্থ্য ভালে থাকিবলৈ হ'লে আমি সদায় সুস্থ চিন্তা ভাল আচৰণ সকলোৰে লগত আনকি সৰু ল'ৰা ছোৱালী ডাঙৰ হওক আমাতকৈ বয়সত আমাতকৈ বৃদ্ধ হ'ব পাৰে তেওঁলোকৰ লগত আমি সুন্দৰকৈ বাতাবৰণ কৰিব লাগিব খং মনৰ পৰা প্ৰায় আঁতৰাব লাগিব কিতাপখনৰ পৰা এইখিনি কথা জানিব পাৰি মই নিজকে সেই কথাত গুৰুত্ব দিছোঁ আৰু ঘৰৰ সকলো সদস্যকে সেই বিষয়ে কিছু জ্ঞান দিবলৈ মই সমৰ্থ হৈছোঁ তেখেতে ইয়াত অকল নিজৰ কথাই কোৱা নাই বিভিন্ন ধৰণৰ ৰোগীসকলৰ বিষয়ে তেওঁ ধুনীয়াকৈ কিতাপখনৰ যোগেদি আমাক জানিবলৈ দিছে যে এজন ৰোগী তেওঁৰ কেন্সাৰ হৈছিলে দুজন গৈছিলে একেলগে ডাক্তৰৰ ওচৰলৈ ডাক্তৰে তেওঁলোকক চাই ক'লে যে তোমালোক মাত্ৰ ছমাহহে জীয়াই থাকিবা কিন্তু ৰোগীকেইজনে ইমানেই মনত বল বান্ধি ল'লে যে ছমাহ জীয়াই থাকিবলৈ কৈছে সেই ছমাহ কাৰণে তেওঁ কি কৰিলে নিজৰ সময়খিনি ইমান সুন্দৰকৈ ভাল কৰি পাৰ কৰিলে তেওঁ স্বাস্থ্যৰ কথা নেভাবিলে যে মোৰ এনেকুৱা বেমাৰ এটা হৈছে যিটো বেমাৰ মোৰ আৰু মাত্ৰ ছমাহ দিন মই জীয়াই থাকিম এই পৃথিৱীখনত সুন্দৰ পৃথিৱীখন পৃথিৱীৰ পৰা মই আঁতৰি যাব লাগিব এই কথা তেওঁ কি কৰিলে মনৰ পৰা আঁতৰাই পঠিয়ালে আৰু তেওঁ নিজৰ কামত এনেধৰণে ব্যস্ত হ'ল নিজৰ পৰিয়ালৰ লগত এনেধৰণে ধুনীয়াকৈ সময়বিলাক কটাবলৈ ধৰিলে তেওঁ ক'ত ছমাহ তেওঁ আৰু দহ বছৰ জীয়াই থাকিলে তে এই মানুহজন তেওঁ নিজে লিখি থৈ গৈছে এজন বিদেশী মানুহ আৰু হোমেন বৰগোহাঁই দেৱ এনেকুৱা এজন ব্যক্তি তেওঁ গোটেই জীৱন কিতাপ পঢ়িয়ে তেওঁ সময় কটালে আৰু যিবিলাক ভাল পালে তেওঁ যিবিলাক মনত স্বাস্থ্যৰ প্ৰতি যিবিলাক জ্ঞান তেওঁ পালে গোটেইবিলাক এই স্বাস্থ্যৰ সাধনাখনত এই গোটেইবিলাক লিখি থৈ গৈছে সেইকাৰণে মই ভাবিছোঁ যে স্বাস্থ্যৰ সাধনা এই কিতাপখন প্ৰত্যেকজন ব্যক্তিয়ে পঢ়াটো খুব উচিত আৰু আমি ডাক্তৰৰ ওচৰলৈ গৈ সময় নষ্ট কৰা আৰু আজিকালি ডাক্তৰৰ এটা গধুৰ পইচাৰ কথা থাকে টকা পইচাৰ কথা থাকে সেই টকা পইচাৰ পৰা সকলোৱে ইমান টকা খৰচ কৰিব নোৱাৰে স্বাস্থ্যৰ কাৰণে কিন্তু সেই বিষয়েও তেওঁ আমাক ধুনীয়াকৈ ইয়াত কি কৈ থৈ গৈছে লিখি থৈ গৈছে সেইকাৰণে মই ভাবোঁ যে এই স্বাস্থ্যৰ সাধনা কিতাপখনে হোমেন বৰগোহাঁইদেৱে আমাৰ অসমীয়া মানুহৰ কাৰণে এটা ভাল উপহাৰ দি থৈ গৈছে